হেল্ল' অ' কি কৈছে বাইদেউ অ' অ' এই মইও বাহিৰতে বহি চাহ একাপ খাই আছোঁ ভালনে অ' ভালেই অ' হেৰি যোৰহাটলৈ মানে মললৈ যাম বুলি ভাবিছোঁ যোৰহাটত বা কি কি হেৰি মল ভাল বাৰু বজাৰ কৰিব লাগিছিলে অ' অ' অ' অ' মই মানে ল'ৰা ছোৱালীহাললৈ কাপোৰ কানি কিনিম বুলি ভাবিছোঁ আৰু নিজৰ কাৰণেও কাপোৰ কেইযোৰমান ল'ম বুলি ভাবিছিলোঁ আৰু ওলাবচোন বাৰু লগতে বস্তুবোৰ ভাল নহয় তাত কাইলৈ পাৰিব নি বাৰু যাব অ' তেতিয়াহ'লে মই বাৰমান বজাত ওলাই যাম আপুনিও অ' আপোনাৰ কিবা ল'বলগীয়া আছে যদিও তেতিয়াহ'লে ল'ব পাৰিব অ' হ'ব তেতিয়া ৰাখিছোঁ দিয়ক